আপোনাৰ অঞ্চলত পতা কিছুমান উৎসৱৰ বিষয়ে অলপ বহলাই কওকচোন আমাৰ উৎসৱ হিচাপে পতা হয় বিশেষকৈ বিহু তিনিটাতো আমাৰ অসমীয়া মানুহৰ সচৰাচৰ থাকেই কাৰণ মাঘৰ বিহুত আমি গাঁৱৰ সমূহ ৰাইজে সমিলমিলভাৱে ৰাতি ভোজ খোৱা হয় পিছদিনা আকৌ মাঘী উৎসৱ বুলি কণ কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি চিত্ৰাংকনৰ পৰা আৰম্ভ কৰি নানান ধৰণৰ খেল প্ৰতিযোগীতাও আৰম্ভ কৰা হয় দৌৰে হওক চকী খেল হওক তেনেকৈ ধৰক বিভিন্ন ধৰণৰ খেলো আৰম্ভ কৰা হয় আৰু বহাগ বিহুত ধৰক আমাৰ সচৰাচৰ গৰু বিহুৰ দিনা আমি গৰুক নোৱাই ধোৱাই তাক মাহ হালধিৰে ঘঁহি তাক লাউ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি তেনেকৈ এটা পৰাম্পা পৰম্পৰাগত ৰীতি অনুসৰি তেওঁলোকৰ গাত দলিওৱা হয় আৰু গধূলিলৈ গোহালিত ন পঘাৰে বান্ধি তাক পিঠা খোওৱা হয় এইদৰে নতুন বছৰ বা বহাগ বছৰটো আৰম্ভণি হয় পাছদিনাখন মাঘ বিহু হয় মাঘৰ বিহু পাছদিনা মানুহ বিহু হয় মানুহ বিহুত ধৰক সকলোৱে ডাঙৰজনক ঘৰখনৰ জ্যেষ্ঠজনক সেৱা সৎকাৰ কৰে এইদৰে ধৰক আমাৰ সাত দিনীয়া কাৰ্য্যসূচীৰে বহাগ বিহুটো আৰম্ভ হয় মানুহবিহুৰ দিনা পৰা আৰম্ভ কৰি আমাৰ গাঁও সকলো ডেকা জীয়ৰী বা বয়স্কই সকলো মিলি হৰি মন্দিৰৰ কাৰণে বা বিভিন্ন অনুষ্ঠানৰ কাৰণে আমি এটা হুঁচৰি দল আয়োজন কৰা হয় সেইমতে প্ৰতি ঘৰতে পদধূলা পেলাই গৃহস্থই সমূহ ৰাইজৰ চৰণ চৰণৰ তলত কমলত ভৰি থোৱাই মূৰ দোৱা কৰি তেওঁলোকে ধৰক অৰিহণা এটা আগবঢ়ায় সেই মতে আমাৰ বহাগ বিহুটো হয় কাতি বিহুটো হ'ল আমাৰ এটা কঙালী বিহু বুলি কোৱা হয় সচৰাচৰ কাতি বিহুত আমাৰ মানুহৰ খাবলৈ মানে অলপ নাটনি লিখিয়া হয় খেতি পথাৰ সেই সময়ত ধৰক দাবও নহয় ভঁৰালতো কিছু লোকৰ নাইকীয়া হৈ যায় এতিয়া কাতি বিহু কঙালী বুলি আমাৰ এটা আগৰপৰা পৰম্পৰাগত ৰীতি অনুসৰি তাক কাতি বিহু কঙালী বুলি কোৱা হয় বহাগ বিহুক ৰঙালী বুলি কোৱা হয় মাঘ বিহুক ভোগালী বুলি কোৱা হয় গতিকে কাতি বিহুত ধৰক এনেই পিঠা পনা খোৱায় আমি কাতি বিহুটো সামান্য পৰিমাণৰ হ'লেও ধৰক তাক উদযাপন কৰা হয় বহাগ বিহুত ধৰক আমাৰ ওচৰৰ অঞ্চলতেই বহাগী মেলা

বহাগী মেলাটোৱেই ধৰক তাতেই নাচ বাগৰ পৰা আৰম্ভ কৰি হুঁচৰি মুকলি বিহু আদি কৰা হয় আৰু আমি যিটো সমাজত বৰ্তমান চলি আছো ইয়াত খ্ৰীষ্টান মুছলিম সম্প্ৰদায়ৰ লোকো আছে তেওঁলোকে মুছলিমসকলে ধৰক ঈদ পাতে ফাতেহা পাতে তেওঁলোকেও ধৰক সেই অনুপাতে আমাৰ হিন্দু সম্প্ৰদায়ৰ মানুহখিনিকো তেওঁলোকে নিমন্ত্ৰণ কৰে বিহু বুলি আৰু খ্ৰীষ্টানসকলে বৰদিন উদযাপন কৰে বৰদিনত তেওঁলোকে নিজৰ গাঁৱৰ লগতে গাঁৱৰ প্ৰতি ঘৰত তেওঁলোকে ডবা বজাই হুঁচৰি গোৱাৰ লগতে আমাৰ অসমীয়াও লোকৰ ঘৰতো তেওঁলোকে এটা হাঁহি ফূৰ্তিভাৱে এটা জুমুৰ নৃত্যৰ লেখিয়াকৈ এটা হুঁচৰি গায় এনেকৈ ধৰক আমাৰ অঞ্চলটোত উৎসৱ পাৰ্বণবোৰ পালন কৰি অহা হৈছে